অ মানে আপুনি ৰেহাই দিয়ে আৰু

অ অ

অ অ অ বুজি পাইছোঁ মানে মোৰ অলপ ভালেখিনি কিতাপ লৈছিলোঁ মই কিতাপখিনি মানে

ঠিক আছে বাৰু ঠিক আছে হ'ব দিয়ক বাৰু মই আপোনাৰ দোকানত লৈ যাম দিয়ক কিতাপখিনি অ অ অ ঠিক আছে হ'ব দিয়ক কাইলৈ বা পৰহিলৈ যাম দিয়ক অ ঠিক আছে হ'ব দিয়ক